হেল্ল' হয় হয় কওকচোন

অঁ হয় আপোনাৰ বৰ্তমানৰ লোকেশ্যনটো ক'বচোন আৰু আপুনি কেনেকুৱা ঠাইত ভ্ৰমণ কৰিব বিচাৰে সেইটোও জনাব

হয় আপুনি অসমৰ ভিতৰতে যাব নে বাহিৰলৈ যাব ঠিক আছে আপোনাৰ বাজেটটো জনাবচোন হয় হয় আপুনি তেতিয়া গুৱাহাটী যাব পাৰে গুৱাহাটীৰ কামাখ্যা মন্দিৰত যাব পাৰিব উমানন্দ বালাজী বশিষ্ঠ এইসমূহ চাব পাৰিব আৰু আপুনি নহ'লে মাজুলীও যাব পাৰে আৰু বাকী যিকোনো ঠাইতে আপোনাৰ থকা খোৱাৰ ব্যৱস্থাসমূহ সম্পূৰ্ণ আমাৰ দায়িত্বত থাকিব সকলোখিনি সুবিধা আপুনি পাব আপুনি অনুগ্ৰহ কৰি আপুনি কোন ঠাইত যাব বিচাৰে জনাবচোন হয় হয় ঠিক আছে আপুনি জনাই দিব তেতিয়া মই আপোনাক সকলো সুবিধাৰ কথা জনাম